হাঁহ কুকুৰা সামগ্ৰীসমূহ প্ৰচেছ কৰা কিছুমান সাধাৰণ পদ্ধতি কি কি আৰু ইয়াৰদ্বাৰা অন্তিম সামগ্ৰীটো গুণত কেনেকুৱা প্ৰভাৱ পৰে ইংগিত মাংসৰ বাবে পহু পহু কটা আদি হাঁহ আমি ডাঙৰ কৰি কিনি চাৰিখনমান দোকান আছে এই দোকানত আমি ডেইলী দহ এখন দোকানত কেতিয়াবা কাটো দহটাকৈ কেতিয়াবা এখন দোকানত বিছটাকৈ হাঁহ কাটো কাটি কাটি সেনেকৈ হাঁহ আমি মাংস চাপ্লাই দিওঁ কিছুমানে মাংস কটা মাংস কটাৰ মাংস কিছুমানে অৰ্ডাৰ দিয়ে অৰ্ডাৰ দিয়াৰ পিছত কটাৰ মাংস আমি কাটি কাটি বিক্ৰী কৰোঁ ঘৰতো বিক্ৰী কৰোঁ হাঁহ মাংস বিক্ৰী কৰি পেনি আৰু সেনেকৈ আৰু উপাৰ্জন কৰি মেলি উপাৰ্জন কৰোঁ কুকুৰা হাঁহ হাঁহ আমি হাঁহ কিছুমান হাঁহ আমি আকৌ সাৰ কটা মাংসৰ মাংসৰ কিছুমানে ঘৰৰপৰাও নিয়ে কিছুমানে আকৌ দোকানৰপৰাও নিয়ে সেনেকৈ আমি পাঁচ এখন দখন কৰি পাঁচখন দোকান আছে দোকানত আমি ডেইলি এনেকৈ মানুহ থওঁ মাংস কাটিবলৈ মাংসৰ কাটি কাটি সিহঁতি দিনত দহ বিছটাকৈ বিক্ৰী কৰে বিক্ৰী কৰাৰ পিছত আমি সেনেকৈ আৰু আকৌ হাঁহ এদাই হ'লে আকৌ কিনি আনো হাঁহ আনি মেলি আকৌ হাঁহ কাটো হাঁহ কাটি মেলি মাংস বিক্ৰী কৰি কৰি ঘৰখন উন্নতি ঘৰখন আমি সেনেকৈ চলাই মেলি যাওঁ আকৌ হাঁহ কিছুমানে আকৌ ছাগলী ছাগলী আমি কি সৰু কিছুমান ছাগলী আমি ঘৰতে পুহি মেলি ডাঙৰ দীঘল কৰোঁ ডাঙৰ দীঘল কৰাৰ পিছত আমি আকৌ ছাগলী কটো কাটি মেলি সেনেকৈ মাংস চাপ্লাই দিওঁ এনেকৈ দোকানৰ দোকান আছে আমাৰ নিজৰ নিজৰ দোকানতো আমি ডেইলী ছাগলী কটো ছাগলী কাটি এনেকৈ আমি ছাগলী চাপ্লাই দিওঁ মাংস চাপ্লাই দিওঁ কিছুমানে ছাগলী মাংস ক'ৰবাত অৰ্ডাৰ দিয়ে অৰ্ডাৰ দিয়া পিছত সেনেকৈ দহ বিছ কেজি সেনেকৈ মাংস কাটি কাটি বিক্ৰী কৰোঁ বিক্ৰী বিক্ৰী কৰোঁ বিক্ৰী কৰা মানে এনেকৈ দহখনমান দোকান থাকে ডেইলী মানে ছাগলী পোন্ধৰ বিছটা আমাৰ কটা মাংসৰ ছাগলী কাটি কটা মাংসৰ বিক্ৰী হয় বিক্ৰী হোৱাৰ পিছত আকৌ বিক্ৰী হোৱাৰ পিছতে আকৌ আমি ছাগলী আকৌ কিনি আনো কিনি আনি আৰু ছাগলী এনেকৈ বিক্ৰী কৰি কৰি মাংস আমি সেনেকৈ আৰু দোকানতো কিছুমান দোকানতো আমি মাংস চাপ্লাই দিওঁ আকৌ চাপ্লাই দি মেলি আৰু কিছুমানে গ্ৰাহাকে কিছুমানে ঘৰৰপৰাও আৰু ঘৰতো কাটো ছাগলী ঘৰটো কাটি ঘৰটো মাংসৰ চাপ্লাইটো কেজি এক কেজি এই কেজি ছাগলী মাংসৰ কেজি আঠশ টকাত বিক্ৰী কৰোঁ এক কেজিত বিক্ৰী কৰি পিনি এনেকৈ পোন দিনটোত আমাৰ ত্ৰিছ কেজিমান মাংসৰ বিক্ৰী হয় ত্ৰিছ কেজি কেতিয়াবা পঁচিছ কেজি কেতিয়াবা চল্লিছ কেজি সেনেকৈ মাংস বিক্ৰী কৰোঁ ডেইলি ডেইলী আমি মাংস বিক্ৰী কৰোঁ মাংস বিক্ৰী কৰি মাংস বিক্ৰী কৰাৰ পিছত আকৌ কিছুমানে অৰ্ডাৰ দিয়ে অৰ্ডাৰ দিয়াৰ পিছত আকৌ ঘৰৰপৰাও কিছুমানে লৈ যায় মাংস কটা মাংস